অসমীয়া ভাষা প্ৰকা প্ৰশাসন সাহিত্য সংস্কৃতিৰ ভাষা হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ আৰম্ভ কৰিছিল যদিও ই টাই আহোম আৰু সংস্কৃতৰ দৰে আন বিভিন্ন ভাষাৰ সৈতে সহাৱস্থান কৰিছিল

ঊনৈছশ শতিকাৰ ব্ৰিটিছ ঔপনিবিশ যুগত